হেল্ল' বাইদেউ অঁ মোৰ কেছ এটা চলি আছে বুজিছেনে মোৰ কুঞ্জ শইকীয়া কেছ অঁ মই ডিব্ৰুগড়ৰ পৰা নহয় মানে ডিব্ৰুগড়ৰ পৰা অলপ আঁতৰত টাউনৰ পৰা লা লাহোৱালে পৰে নেকি অঁ অলপ গাঁৱৰ ভিতৰ মই কেছ এটা এনেকুৱা হ'ল কেছটো মানে হঠাতে খাই বৈ থাকোঁতে ফূৰ্তি কৰি থাকোঁতে এই কিছুমান অশ্লীল ভাষা ল'ৰাবিলাকে মাতিলে যিজনে মাতিছিলে সেইজনৰ ওপৰত মানে ধৰা অলপ বেয়াকৈ আঘাত দিলে আঘাত পালে আঘাত পোৱা পিছত কেছটো থানা ইনকুৱাৰী হোৱাৰ পিছত কেছ হ'ল এখন কেছটো মই চলিয়েই আছে কিন্তু আজিলৈকে কোনো চাকচেছফুল হোৱা নাই মোৰ কেছটো সেইকাৰণে মই ভাবিছোঁ বাইদেউ আপোনালৈকে কেছটো হেৰি লওঁ নেকি মই যিজন উকীলৰ লগত মই কাম কৰি আছোঁ তেওঁচোন সদায়ে দিনটো আমুক দিনা তামুক দিনা বুলিকৈ পঠিয়াই থাকে আমুক তাৰিখত মোৰ মানে আমনি লাগিছে সেইকাৰণে মই বাইদেউক লগ কৰিবলৈ বিচাৰোঁ মই ডিটেইলছ কেছটোৰ বিষয়ে বাইদেউক লগ পালেহে ক'ব পাৰিম সেইকাৰণে আপুনি মোক সময় দিব নেকি আপোনাৰ কেবিন অঁ

এইটো মোৰ ঘৰুৱা একে অঁ ঘৰুৱা হয় মই অলপ সহায়ো কৰি দিছোঁ আৰু মোকে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে কেছটো গোটেই কেছটো ডিটেইলছ মই জানো মানে মোৰ নিচেই ঘৰুৱা কেছটো

অঁ মাৰ পিত মানে হেৰি হ'ল আকৌ মেডিকেল মেডিকেলেই পালেগৈ আৰু মেডিকেল পোৱা কাৰণে কেছখন হ'লগৈ মেডিকেলৰ অঁ হয় বাৰু সেয়াই আৰু মোৰ মানে আমনি লাগিছে ইজন উকীলৰ লগত তেওঁ কেছটো চিঙিও নিদিয়ে ডিটেইলছো নকয় অঁ মই তেওঁ খালি কৈছোঁ নোকোৱা নহয় মোৰ কেছটো আপুনি ভালকৈ ফাইনেল কৰি দিবলৈ লাগে এই এইদিনা বোলে বাইদেউ সেইদিনা বাইদেউ এই পাছুৱাই পাছুৱাই গৈ আছে ক'ৰ্টলৈ যোৱাৰ লগে লগে টকা পইচা বহুত খৰচ হয় খৰচ হোৱাৰ কাৰণে মই মানে কি লয় কি কৰিব লাগে ডিটেইলচ ভালকৈ কৈ দিলেও হয় সেই নোকোৱা কাৰণে মই উকীলজন বদলি কৰিবলৈ বিচাৰিছোঁ আৰু মাইকী মানুহৰ কথা মাইকী মানুহে বুজি পাব হয় নাই মই বাৰু লগ কৰিম মই কাইলৈ

হয় হয় ভাল বাৰু